কুলি চৰাই কুলি চৰাই হৈছে এনেকুৱা মানে কুলি চৰাইটো হৈছে বেলেগৰ মানে নিজে নিজে বাঁহ নাখা যায় বেলেগৰ বাঁহত কণী পাৰি বেলেগে মানে উমনি দি কেনে বাচ্ছা জগাই আৰু কুলি চৰাই এনেকুৱা ক'লা কালাৰৰ হয় কুলি চৰাইৰ মানে বহাগ মাহত কুলিয়ে মাত দিয়ে যেতিয়া নতুনকৈ পাত ওলায় তাৰ পিছত এইবিলাককেই আৰু কুলি চৰাইয়ে ইমান ধুনীয়া লাগে মাতটো চৰাইৰ নক'ব আৰু আৰু আমাৰ শালিকা আছেনে শালিকা চিনি পাইনে শালিকা শালিকাবোৰ এনেকুৱা ধুনীয়াকৈ নিজে বাঁহ সাজে বাঁহ সাজি কেনে উমনি দিয়ে উমনি দি কেনে নিজৰ বাচ্ছাবোৰ যোগাই আৰু শালিকা বহুত ধৰণৰ আছে শালিকা কিবা বহুত বহুত কালাৰৰ আছে তো শালিকাৰ মাতবোৰ বহুত ধুনীয়া আৰু এজাক এটা দুটাকৈ নাথাকে এজাককৈ আহি থাকে সেইবিলাকে কুলি চৰাইৰ শালিকা দেখিবলৈ ক'লা হয় ওঠটো হালধীয়া হয় ভৰিবোৰ হালধীয়া হয় সেয়াই আৰু আৰু আমি দেখিবলৈ পাওঁ যে সৰু সৰু পক্ষী এনেকৈ এইটো নামটো ইমান ভালকৈ মই নাজানো ইমান ধুনীয়া সৰু ৰেড কালাৰৰ হয় বহুত আৰু কুলি পখীটো কি নামটো কয় ইমান ভালকৈ মই নাজানো আৰু দেখিছোঁ বগলী বগলী ধুনীয়া বগা কালাৰৰ হয় তো বগলীক আমি মানে বগলী বিশেষকৈ ক'ত দেখা পোৱা যায় বিলত নতুবা গছৰ ওপৰত বগলীৰ ইমান দীঘল দীঘল ভৰি আৰু ওঠটো ইমান দীঘল বগলীয়ে যেতিয়া বিলত যায় তেতিয়া মাছ ধৰিবলৈ তে তেতিয়া বগলীবোৰে এনেকৈ পানীৰ ওপৰত ধুনীয়াকৈ থিয় হৈ থাকে থিয় হৈ কেনে সেয়া মানে মাছ কোনটো আছে তো মানে একে ঠিৰাঙেই চাই থাকে ধুনীয়াকৈ যেতিয়া মাছটো আহি আছে বগলীটোৱে ধুনীয়াকে ধৰি দিয়ে নক'বা আৰু বগলীয়ে বগলীয়ে ইমান মানে উৰে যেতিয়া উৰে ইমান ধুনীয়া দেখি নক'ব আৰু বগা পাখিবোৰ ইমান ধুনীয়া লাগে আৰু দেখিছোঁ মই কি দেখিলোঁ আৰু চকীয়া চকীয়া মানে এটা সৰু প্ৰজাতি পক্ষী মানে কেনেকুৱা আমাৰ মানে আমাৰ মাহঁতৰ কোৱা মতে পক্ষীবোৰ কেনেকুৱা মানে ঘনচিৰিকাটো কেনেকুৱা হয় সৰুকৈ হয় সেয়াৰ বৰণটো অলপমান মেৰুণ কালাৰ অলপমান মেৰুণ কালাৰ টাইপ হয় মিক্স আছে কালাৰটো সেইটো কালাৰ কি হয় মই ধৰিব পৰা নাই তো আৰু মেৰুণটোৱে জানো তাৰ পিছত সেইটো ঘনচৰিকাটো মানে এনেকুৱা আমি যেতিয়া আমাৰ যদি দাঁত সৰি যায় তো দাঁতটো সৰি গ'লে যদি মানে আগৰ কথাবোৰ মাহঁতে কোৱা যদি দাঁত সৰি যায় যদি দাঁতটো গজা নাই তেতিয়াহ'লে আমি সেই ঘনচিৰিকাটো যেতিয়া মানে সি ধূলিত গা ধুই থাকে ধূলিত গা ধুৱে নাজানো ধুৱে বুলি কয় মাহঁতে তো সেয়াত ধুনীয়াকৈ যেতিয়াই ধূলিটো মানে গা ধুই আছে এই ধূলিটোক আনি কেনে নিজৰ মুখৰ য'ত দাঁতটো মানে গজা নাই তাতে লগাই দিব লাগে তো তেতিয়া গজি যায় তো ঘনচিৰিকাৰ বিষয়ে এইটো জানো আৰু ইমান কেনেকুৱা কান্দে এইটো পক্ষীটো চিৰিক চিৰিকৈ কান্দে বহুত ভালেই লাগে চৰাইটোকো আৰু দেখা মতে বৰটোকোলা বৰটোকোলা দেখিছিলোঁ এতিয়াতো বাৰু নায়েই দেখাও নাপাওঁ সিমান তো আমাৰ ঘৰৰ কাষতে আমাৰ ঘৰৰ কাষতে এটা মানে গছ আছে সেই গছডালত আহি কেনে তাহাঁতৰ আৰু কেনেকুৱা হয় যে গছডালত টক টক টক টকৈ থাকে টক টক টকৈ থাকে তো আৰু টক টকৈ থাকে তো সেইটো মানে সেয়া অকল জানো মই তাৰ বিষয়ে কণী পাৰে বৰটোকোলাই পাৰেই দেখাত ভালেই চাগৈ মানে বগলীৰ দৰেই অলপ দেখি বগলীৰ দৰেই দেখি বৰটোকোলাটো মানে কালাৰটো বেলেগ হয় ক'লা কলাৰৰ হয় আৰু আৰু আছে এনেকুৱা মানে পক্ষী সেইটোৰ নাম কি বোলো হাৰ্মিংবাৰ্ড চাগৈ হাৰ্মিংবাৰ্ড ব্লেক কালাৰৰ হয় একদম অটো ইমানেই মিহি ইমানেই মিহি নক'বা আৰু তাৰ পিছত মানে আৰু পক্ষীটো সৰু একদম সৰু তো সেইটো এনেকৈ আহে ধুনীয়াকৈ আহি আহি কেনে ফুলবোৰ যে আছে আমাৰ ফুলবোৰ ফুলবোৰ ৰস ধুনীয়াকৈ চুমি লৈ যায় আৰু কেতিয়াবা ফুল থাকিলে ফুল ফুলবোৰতো মানে ৰসবিলাক খাই কেনে উৰি যায় আৰু মানে তাৰ বাচ্ছাবিলাকো খোৱাবৰ কাৰণে লৈ যায় আৰু হাৰমিংবাৰ্ড আটাইতকৈ সৰু চৰাই হয় দেই আটাইতকৈ সৰু চৰাই হয় হাৰমিংবাৰ্ড ইমান মৰম লাগে ধৰিবলৈ মন যায়

আৰু ভাটৌ চৰাই আছে ভাটৌ চৰাই কালাৰটো জানেই আপোনালোকে কালাৰটো হৈছে সেউজীয়া পাতল সেউ দীপ সেউজীয়া চাগৈ দীপ সেউজীয়া ওঠটো ৰঙাকৈ ইমান ধুনীয়া লাগে যেতিয়া আকাশ আকাশে দি উৰি কৰি চাগৈ ইমান দেখিবলৈ ধুনীয়া নক'বা আৰু আৰু যেতিয়া তললৈ আহে আহি কেনে খাবলৈ দিয়ে ধুনীয়া একদম বহুত বহুত আৰু ভাটৌ চৰাই গছত থাকে ওপৰত থাকে একদম গছ মানে কি আমি গছৰ খোৰোং বুলি কওঁ খোৰোং নিজে বনাই লয় খোৰোংঙত থাকে আৰু আৰু মানুহেও পোহে পুহি কেনে আৰু পিঞ্জোৰাত ৰাখি থৈ দিয়ে সেয়াই ভাটৌ এতিয়া মানে আগতে যিমানবোৰ দেখিছিলোঁ এতিয়া আৰু ভাটৌবোৰ ইমান দেখা নাযায় বহুত এতিয়া বহুত পক্ষীবোৰ বিলুপ্ত হৈ গৈ আছে আৰু নতুন নতুনকে পক্ষী আহি আছে ইমান বৰ নাজানো ভাটৌ চৰাইটো বহুত ধুনীয়া লাগে বহুত বহুত বহুতে মানে কি ক'ব আৰু যেতিয়া গছত আহি কেনে কান্দি থাকে আৰু আমাৰ এডাল কৰ্দৈ গাছ আছে তো কৰ্দৈ গছডালত আহি কেনে খাই থাকে ইমান